মানুহ জীৱনত এনে এটা সময় আহে বা এনে এটা মুহূৰ্ত আছে যিটো মুহূৰ্তত এনে এক প্ৰত্যাহ্বানমূলক সময় হয় যিটো সময়ত মানুহে ইয়াক এক নিজৰ জীৱনৰ প্ৰত্যাহ্বান বুলি নেওচি এটা কাম সুচাৰুৰূপে কৰিবলৈ মনত এক সাহস বা এক এক অযুত সাহসেৰে কৰিবলৈ আগবাঢ়ি উঠে এনে ধৰণৰ কামৰ বাবে মানুহে পোন প্ৰথম বাবে বা প্ৰথমবাৰলৈ বা অন্তিমবাৰলৈ বুলি ভাবি কৰিব নালাগে কিয়নো এনেসমূহো কাম কৰাৰ কৰাৰ ফলতে মানুহ এজনক শক্তিশালী কৰি তুলিব পাৰি কিয়নো প্ৰাত্যাহ্বান সকলোৰে জীৱনত থাকে এনে ধৰণৰ প্ৰত্যাহ্বানসমূহক মানুহে নেওচি এক হাঁহি মুখেৰেই এনে ধৰণৰ প্ৰাত্যাহ্বানসমূহক মানুহে নিজৰ জীৱনত আকুৱালি হৈ হাঁহি মুখেৰে পাৰ কৰি আহিব লাগে ইয়াৰ ক্ষেত্ৰত ক'বলৈ গ'লে বিশেষকৈ আমি আমাৰ মনটোক দৃঢ় কৰি তুলিব লাগিব ইয়াৰ উপৰিও মনটোক দৃঢ় কৰাৰ উপৰিও এই ধৰণৰ কাম আমি এনে ধৰণে কৰিব লাগে যে ইয়াৰ পিছত আমি এটা ভাল সুখ বা নিজৰ মনক এটা শান্তি দিব পাৰোঁ কিয়নো এনে ধৰণৰ কাম কৰাৰ আগত সদায় এটা কথা ভাবিব লাগে যে আমি এনে ধৰণৰ কাম বা এইটো কাম প্ৰত্যাহ্বানমূলক হ'লেও কৰিব পাৰিম কিয়নো কৰাত কোনো ধৰণৰ নিয়ম নাই গতিকে আমি এনে ধৰণৰ কাম কৰিব লাগে কিয়নো যদি সেইটো সময়ত প্ৰত্যাহ্বানমূলক কামটো যদি যোনটো সময়ত কৰিব লগা হয় সেইটো সময়ত যদি নকৰোঁ পিছলৈ বুলি কৰিম বা নকৰোঁ বুলি যদি এৰি থৈ আহো পিছত সেই কথাটোৱে বাৰে বাৰে মনলৈ আহি আমাৰ মনত দুখ প্ৰকাশ কৰিব পাৰে যে আমি সেইটো সময়ত সেই কামটো কিয় নকৰিলো গতিকে যোনটো সময়ত যেনে ধৰণৰ প্ৰত্যাহ্বান হওক মানুহে তাৰ আগবাঢ়ি আহি নিজৰ ভৰিত নিজে থিয় দি ভাল দৰে এই প্ৰাত্যাহ্বানক নেওচি আগুৱাই যাবলৈ সক্ষম হ'ব লাগে